হেল্ল' নতুন বেংক একাউণ্ট এটা খুলিবলৈ হ'লে কেনেধৰণে খুলিব লাগিব অলপ বহলাই ক'ব নেকি ডকুমেণ্ট বুলিবলৈ এতিয়া ভোটাৰ আইডি পাণ কাৰ্ড আৰু তাৰ ওপৰঞ্চি কিবা লাগিব নেকি কিবা ফৰ্ম চৰ্ম ফিল আপ কৰিব লাগিব নেকি ফটো কিমান লাগিব আৰু কিবা লাগিব নেকি

এটিএম চেটিএমৰ প্ৰ'চেছটোৰ বিষয়ে অলপ ক'ব নেকি হ'ব বাৰু ধন্যবাদ কথাখিনি জানি ভাল লাগিল